মই পঢ়া জীৱনৰ কথা কৈছোঁ মই বনগাঁও এল পিৰ পৰা মই এল পি শিক্ষা লৈ জনতা হাইস্কুলত নাম লগাইছিলোঁ তাৰ পৰা মই মেট্ৰিক পাছ কৰি কামৰূপ কলেজত হায়াৰ চেকেণ্ডেৰী পঢ়ি তাৰপিছত মোৰ বিনা টিউশ্যনেই মই এইবিলাক পাছ কৰিছিলোঁ হায়াৰ চেকেণ্ডেৰীটো ফাৰ্ষ্ট ইয়াৰ পাছ কৰিছোঁ চেকেণ্ড ইয়াৰত মই খুব সোনকালেই বিয়া হৈ গ'লোঁ সেইকাৰণে মোৰ পঢ়া ইমানতেই হ'ল আৰু কোনো টিউশ্যন চিউশ্যন নোহোৱাকৈ মই পঢ়িছিলোঁ